হেল্ল'

অ অ মই বোৱা কাপোৰেই বিক্ৰী কৰোঁ মই বেলেগ আমি ইয়াতে নকৰোঁ বাৰু মোৰ দোকানত মোৰ তাততো মই এতিয়া পদ্মিনী চদ্মিনী যি আৰু আজিকালি যি ওলাইছে নুনি কাপোৰো আৰু বোৱা বিশেষকৈ আমাৰ মাক্সাচ সূতাৰ যিটো আমাৰ ঘৰুৱা আমি কৰোঁ সেইবিলাক মই বিক্ৰী কৰোঁ গোটেইখিনি পোৱা যায় কিন্তু মোৰ আজিকালি নতুন যিবিলাক এ সূতা ওলাইছে সেইবিলাক কম থাকে আমাৰ গাঁৱত যিখিনি আমাৰ নগাঁৱত আমি এ মানে আমাৰ অ একেবাৰে যিবিলাক ঘৰুৱা মানে এইটোও আমি ক'ব পাৰোঁ যে আমাৰ গাঁৱৰ যিখিনি মানে কালেকশ্যন কৰিব পাৰোঁ গাঁৱৰ যিখিনি আমাৰ মহিলাসকলে বোৱে মই ঘৰে ঘৰে তেওঁলোকৰ লগত মই মানে কণ্টেক্ট কৰোঁ তেওঁলোকে মোক দি যায় এতিয়া আমাৰ যিহেতু ইয়াত আ তিৱা তিৱা তিৱা জনজাতীয়খিনি তুমি মানে লালুঙ জনজাতীয়খিনিও তুমি পাবা একেবাৰে একেবাৰে যিটো মানে সূতাৰ কাপোৰ আৰু সূতাৰ যিটো গৰমতো পিন্ধিব পাৰি সেইটো সেইটোৰ দাম আচলতে ফুলৰ লগত কথা আছে মানে ডিজাইনটো অমি যিদৰে হয়তো পাতল যদি ফুল হয় বা কাপোৰৰ কোৱালিটি লগত কথা আছে আপুনি যদি একেবাৰে ভালটো বিচাৰে তিনিহাজাৰৰ ওপৰত যাব লাগিব আৰু ডিজাইনৰ লগত যিহেতু কথা আছে আৰু যদিহে আপুনি ভাবে অ মই কম ৰেন্জত ল'ম তেতিয়া কমতো পাব কমত ল'লেও কথা নাই হয় হয় হয় সেইবিলাকৰ ওপৰত ভিত্তি কৰিয়ে হয় হয় এতিয়া আপুনি ফুল ফুল হিচাপে আপোনাৰ আমাৰ এহেজাৰৰ পৰা ওপৰত আপুনি যিমানখিনিলৈ যাব পাৰে আপুনি পাব হয় হয় হয় আৰম্ভটো হ'ব আপোনাৰ এহেজাৰৰ পৰা এহেজাৰৰ পৰা আৰম্ভ কৰি আপুনি যিমানখিনি লয় আৰু কাপোৰৰ কোৱালিটি ফুল আপোনাৰ পছন্দ হ'লে আপুনি কাইলে দোকানলৈ আহিব আৰু আহি আপুনি দোকানত মোৰ লগত কথা পাতিব আৰু আপুনি কাপোৰখিনি চাই ল'ব নাচালে আপুনি জানিব নোৱাৰিব সেইবাবে আপুনি চাই চিতি ল'ব হয় অ' ঠিক আছে হ'ব আহিব হয়